কিছুদিন আগতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই আমাক স্বাৱলম্বন ভাৰত বা আত্মনিৰ্ভৰ ভাৰতৰ বিষয়ে অৱগত কৰিছিল য'ত আমি নিজৰ ওচৰৰ পাঁজৰৰ সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায়সমূহৰ পৰা বস্তু ক্ৰয় কৰি সিহঁতক আৰু বেছি ম'টিভেট কৰিবলৈ আমাক কৈছে যাতে আমাৰ দেশৰ যোনটো ইক'নমিক কণ্ডিশ্য়নবোৰ সেইবোৰ আৰু বেছি ষ্টেবল হয় কিন্তু এই পাৰ্টিকুলাৰ সময়ত যদি আমি যদি এটা বস্তু মন কৰোঁ যে আমাৰ অশমৰ বাবে এই যোনটো অভিযান সেইটো অকণমান বেছিয়ে হাৰ্ড হৈ গৈছে কাৰণটো হ'ল যে যিহেতু আমাৰ ভাৰতবৰ্ষত কিছুমান ডাঙৰ ডাঙৰ মাৰ্কেটিং মাৰ্কেটিং জইণ্ট মাৰ্কেটিং কোম্পানীজ যোনবোৰ আমাৰ অৰিজিনেলি আমাৰ ভাৰতৰ নহয় কিন্তু আমাৰ ইণ্ডিয়ান মাৰ্কেটত এইটো বেছিহে প্ৰচলিত হৈছে যদি আমি কওঁ সেইটো ইলেক্ট্ৰনিকচৰ ক্ষেত্ৰত বা এফ এম জি চিৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰতে সেই বাহিৰা দেশৰ মাৰ্কেটিং জাইণ্টছবোৰে আহি আমাৰ ভাৰতত বেছি বেছিকৈ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত যদি অসমৰ কথা যদি কওঁ সেইসকল মাৰ্কেটিং জাইণ্টছবোৰে আমাৰ অসমতো ডমিনেট কৰিবলৈ সক্ষম হৈছে কাৰণটো হৈ গ'ল যে আমাৰ অসমত বৰ্তমানলৈকে যিমান নিৱ নিৱনুৱা আছে বা যিমান য়ঙ য়ুথ জেনেৰেচনবোৰ আছে সিহঁতি সেই মাইণ্ডছেটেৰে আগবাঢ়িব পৰা নাই য'ত আমাৰ আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাটো আমি সক্ষম কৰিব পাৰোঁ সেইবাবে মাৰ্কেটিং কম্পিটিচনসমূহৰ আমাক বেছিয়ে আগবাঢ়ি গৈছে সেইকাৰণে আমি মাৰ্কেট অসমৰ যোনবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আগবাঢ়িবলৈ বা সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায়সমূহ আগবাঢ়িবলৈ অক্ষম অসফল হৈছে আৰু লগতে আমাৰ ইকনমিক কণ্ডিশ্য়ন অসমৰ দিনক দিনে আৰু বেয়াহে হৈ গৈছে কাৰণ আমি বাহিৰা দেশৰ যিমান সামগ্ৰীসমূহ সেইবোৰৰ ওপৰত ইমানেই ডিপেণ্ড হৈ গৈছোঁ যে আমি নিজৰ দেশৰ বনোৱা এটাও বস্তু আমি সেই সেই ভাল লেবেলৰ ভাবি নাপাওঁ যোনটো আমাৰ বাহিৰৰ দেশৰ কোম্পানীবোৰে আমাক বা আমাৰ আমাক বাহিৰৰ দেশৰ কোম্পানীবোৰে যোনটো সুবিধা আগবঢ়ায় যেনেকৈ যদি আমি সৰু এটা কম্পিটিশ্য়ন লওঁ বাহিৰৰ দেশৰ কোম্পানী ৰেডমি আৰু ভাৰতীয় দেশৰ কোম্পানী লাভাৰ লগত লাভায়ো ছেইম প্ৰায় প্ৰায় একেধৰণৰ ফিচাৰ থকা ম'বাইল প্ৰডিউচ কৰে সেইটোও কম দামত কিন্তু আমি লাভা নিকিনি আমি ৰেডমি বা ৰিয়েলমি ম'বাইল বেছি কিনো কাৰণটো হৈছে যে তাত আমাৰ ৰিলায়বিলেটিটোও বেছি হৈ আছে মানুহে ম'বাইল বুলি ক'লে ৰিয়েলমি বুলি ক'লে ভিভ' অপো সেইবোৰহে চিনি পায় লাভা বুলি কোৱাৰ লগে লগে মানুহে ভাবে কি কোম্পানী এইটো চিনিয়ে নাপাই তো সেইবোৰৰ বাবে আমাৰ মান মানুহৰ মাইণ্ডছেটেই এইটো হৈ গৈছে যে বাহিৰৰ দেশৰ কোম্পানীহে বেছি ভাল সেইবাবে সেই মাইণ্ডছেটটো আমি সলনি কৰটো জৰুৰী আৰু এইটোৰ বাবে এই এইটোৰে বিষয় এইটোৰে গৃহ চৰকাৰ বা আমাৰ ৰাষ্ট্ৰ ৰজ্য চৰকাৰে এইটোৰ ওপৰত অকণমান পদক্ষেপ লোৱাটো জৰুৰী